অসমত ব্যৱসায়িক খ খণ্ডই স্থানীয় লোকসকলৰ সৈতে জড়িত হৈ তেওঁলোকৰ তেওঁলোকৰ উৎপাদিত যিকোনো বস্তু বিক্ৰীৰ ক্ষেত্ৰত বহুতো সহায় কৰে ব্যৱসায়িক কোনো এটা ব্যৱসায়িক খণ্ডই স্থানীয় সম্প্ৰদায় লোকসকলে লোকসকলে উৎপাদন কৰা বস্তুবোৰ উচিত মূল্যত কিনি নিয়ে নি সেইখিনি বিক্ৰী কৰে সাধাৰণতে আজিকালি বাঁহ বেতৰ বহুতো সামগ্ৰী বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে প্ৰস্তু প্ৰস্তুত কৰে আৰু সেই বাঁহ বেতৰ সামগ্ৰীসমূহ যিহেতু প্ৰস্তুত কৰাত তেওঁলোক পাকৈত তেওঁলোকৰ বস্তুবোৰ উচিত মূল্যত বিক্ৰী কৰিবলৈ কোনো এটা ব্যৱসায়িক খণ্ডই সেইবিলাক স্থানীয় লোকসকলৰ পৰা ক্ৰয় কৰে ক্ৰয় কৰি সেই সেইবিলাক নি পেলাই তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰে আৰু যি যিমানেই ভাল বস্তু তেওঁ স্থানীয় লোকসকলে প্ৰস্তুত কৰে সেইবিলাক তেওঁলোকক উচিত মূল্য দি কিনি নি লোকসকলক উৎসাহিত কৰে